নতুন ঠাই এখনলৈ ফুৰিবলৈ যাওঁতে আমি বহুতো কথাত গুৰুত্ব দিব লাগে যেনে আমি সেই ঠাইখনৰ ভাষাটোৰ ওপৰত কাৰণ সেই ভাষাটো মই বা আমি জানোনে নাজানো যদি ভাষাটো আমি জানো তেতিয়া আমি সেই ভাষা ব্যৱহাৰ কৰি তেওঁলোকৰ লগত আমি কথা বতৰা পাতিব পাৰোঁ আৰু সেই ভাষাটো যদি আমি তেওঁলোকৰ ভাষা যদি আমি নাজানো তেতিয়াহ'লে আমি কথা বতৰা পতাত আমাৰ অসুবিধাৰ সন্মুখীন হয় আৰু টকা পইচা টকা পইচা নহ'লেও আমি যিকোনো এখন নতুন ঠাইলৈ ফুৰিবলৈ ওলাই যাব নোৱাৰোঁ কাৰণ আজিকালি টকা পইচা নহ'লে ওলাই যাবলৈ অসুবিধা হয় আৰু আমাৰ চাল চলন আমি আমাৰ চাল চলনেও আমাৰ বহুতো ব্যৱহাৰৰ বহুতো ব্যৱহাৰৰ আমাৰ চাল চলনে পৰিচয় দিয়ে কাৰণ আমাৰ চাল চলনৰ পৰি পৰিচয়টো চাল চলনৰ ওপৰতে আমি ভালকৈ ভালদৰে চাল চলন কৰিব লাগিব আৰু আমি নিজেও ভালদৰে নতুন ঠাই এখনলৈ গ'লে থাকিব লাগিব আৰু ফোন নম্বৰ যদি হাতত এটা মোবাইল ফোন থাকে অৰ্থাৎ কেনেবাকৈ ফোনটো হেৰাই গ'লেও আমি যদি আমাৰ ফোন নম্বৰ কিছু মনত থাকে তেতিয়া আমি হয়তো কাৰোবাৰ মোবাইলৰ সহায়ত আমি ফোন কৰি নিজৰ আপদ বিপদৰ সমস্যাৰ কথা জনাব পাৰোঁ যদিহে আমাৰ আন কাৰোবাৰ ফোন নম্বৰবিলাক মনত থাকে তেতিয়াহে আমি যিকোনো বিপদত পৰিলেও হাত সাৰিব পাৰোঁ আৰু এখন আমি নতুন ঠাইলৈ যেতিয়া যাওঁ তেতিয়া আমাৰ লগত কিছু সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰীসমূহ আমি হাতত নিলে ভাল হয় কাৰণ আমি য'ত যাওঁ এবটল পানী বিশুদ্ধ পানী আমাৰ হাতত লৈ যোৱাটো কৰ্তব্য কাৰণ ৰাস্তাই ঘাটে নামি আমি যিকোনো পানী আমি খাব নোৱাৰোঁ কাৰণ শৰীৰৰ অপকাৰী হোৱা আমি পানী খোৱা অনুচিত আৰু আমি যেতিয়া এখন নতুন ঠাইলৈ যাওঁ তেতিয়া আমি আমাৰ যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী লগত নিব লাগে সেই সকলোখিনি আমি লগত নিলে ভাল হয় কাৰণ আমি বিচাৰিবলৈ ঠাই নতুন মানুহ নতুন আৰু আমাৰ বিচৰাত অসুবিধা সন্মুখীন হ'ব পাৰোঁ সেইবাবে এখন নতুন ঠাইলৈ ফুৰিবলৈ যাওঁতে আমি বহুতো কথা বতৰাত গুৰুত্ব দিব লাগে